অ' আহক বহক বাইদেউ

সংগ্ৰাহালয়লৈ লৈ যাম অঁ দহ তাৰিখে কিহঁত লৈ যাম বুলি ভাবিছা অঁ অঁ লাগিব বাৰু ইমান ছাত্ৰ আছে বাৰু কিমানকৈ উঠাবা পইচা অঁ অঁ আকৌ ইহঁতক দুপৰীয়া তাতে কিবা খোৱাবওতো লাগিব

সেইটোৱে আৰু তাৰ পৰা ক'ত ক'ত নিম বুলি ভাবিছা অঁ সেইটোৱে ভাল হ'ব অঁ কওক অঁ হয় বাৰু অঁ দেওবাৰে যোৱাটো ভালেই হ'ব আৰু কি ভাবিছা কেইটামানত ওলাম অঁ আচ্ছা ঠিকে আছে তেন্তে চবকে জনাই দিবা বাৰু

অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে